চহৰৰ স্কুলৰ তুলনাত গাঁও অঞ্চলৰ স্কুলবিলাকৰ মাজত বিভিন্ন পাৰ্থক্য দেখা যায় পৰাপক্ষত নগৰ অঞ্চলৰ বিদ্যালয়বিলাকৰ ঘৰবোৰ কিছু উন্নত হয় যদিও গাঁও অঞ্চলত সাধাৰণতে দেখা যায় বিদ্যালয় ঘৰবিলাক কিছু আওপুৰণি পদ্ধতিৰ বিদ্যালয় বহুত এনেকুৱা বিদ্যালয় আছে যিবিলাকৰ ঘৰ দুৱাৰবোৰ আগৰ পুৰণি ধৰণৰ উৱঁলি যোৱা কিন্তু বিদ্যালয় চহৰৰ বিদ্যালয়বিলাকত আপোনাৰ ঘৰ দুৱাৰবিলাক যথেষ্ট উন্নত ধৰণৰ হয় উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি বনোৱা হয় তাৰ উপৰিও চহৰ অঞ্চলত শিক্ষকৰ সংখ্যাও যথেষ্ট বেছি আজিকালি মানুহ নগৰমুখী হোৱাৰ কাৰণে বহুতো শিক্ষকে নগৰৰ বিদ্যালয় বিলাকতহে শিক্ষাদান কৰিবলৈ বেছি ভাল পায় গাঁৱলৈ বহুত শিক্ষকৰ এটা নেতিবাচক মনোভাৱ দেখা যায় বহুতে ভাৱে যে গাঁও অঞ্চলত থাকিবলৈ অসুবিধা তাৰোপৰি ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ কম কিন্তু কথাটো তেনেকুৱা নহয় গাঁও অঞ্চলতো আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ যথেষ্ট আগ্ৰহ আছে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত নগৰ অঞ্চলতকৈ আগবঢ়া গাঁও অঞ্চলৰ ল'ৰা ছোৱালীবোৰ সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া গাঁৱৰ ল'ৰা ছোৱালীবোৰ নাচ গান খেল ধেমালি সকলোতে পাকৈত গাঁৱৰ ছাত্ৰ ছাত্ৰীসকল এটা সৰল পৰিৱেশত বাস কৰে সিহঁতৰ মনত কোনো ধৰণৰ প্ৰতিযোগিতাৰ ভাৱ নাথাকে যদিও সিহঁত অতি সহজ সৰল মনৰ সিহঁতে সদায় এটা ঘৰুৱা সৰল পৰিৱেশত বাস কৰে আৰু সিহঁতৰ মাজত ভাতৃত্ববোধটো যথেষ্ট বেছি কিন্তু নগৰ অঞ্চলত দেখা যায় যে আজিকালি প্ৰতিযোগিতামূলক পৰিৱেশটো যথেষ্ট বৃদ্ধি পাইছে নগৰ অঞ্চলত সাধাৰণতে কি হয় নগৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীবিলাক অধিক প্ৰতিযোগিতা প্ৰতিযোগিতামুখী এই ক্ষেত্ৰত অভিভাৱকসকলৰ গুৰুত্বও নুই কৰিব নোৱাৰি অভিভাৱকসকলেও আজিকালি ছাত্ৰ ছাত্ৰীসকলক ঘৰুৱা শিক্ষাত যথেষ্ট গুৰুত্ব দিয়ে ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠান যেনে নাচৰ অনুষ্ঠান গানৰ অনুষ্ঠানত দিয়ে দিয়া দেখা যায় কিন্তু গাঁৱত তেনেকুৱা নহয় যদিও গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলো প্ৰতিভাৰ ক্ষেত্ৰত আমি নুই কৰিব নোৱাৰোঁ তেওঁলোকো সব শিক্ষণেৰে তেওঁলোকতকৈ যথেষ্ট আগবঢ়া দেখা যায় ইয়াৰ উপৰিও গাঁৱৰ ছাত্ৰ ছাত্ৰীসকল খেলা ধূলাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত যাওঁতে এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলে আম জামু আদি খায় তেওঁলোকে আকৌ সমনীয়াৰ লগত খেলিবলৈ যথেষ্ট সময় পায় তেওঁলোকে ইজনে সিজনৰ লগত খেলি ইজনে সিজনৰ লগত ঘৰুৱা বিভিন্ন ফল মূল আদি ইজনে সিজনক দি সেইদৰে তেওঁলোকৰ মাজত ভাতৃপ্ৰেম ভাতৃত্ববোধ যথেষ্ট পৰিমাণে তেওঁলোকৰ মাজতো দেখা যায় তেওঁলোকে শিক্ষকসকলকো যথেষ্ট শ্ৰদ্ধা কৰে তেওঁলোকৰো পঢ়াৰ প্ৰতি আগ্ৰহ আছে কিন্তু তেওঁলোকে তেওঁলোকৰ এটাই কথা তেওঁলোকে খালি পঢ়া শুনাৰ ক্ষেত্ৰতকৈ বাহিৰা কামবোৰত অকণমান বেছি গুৰুত্ব প্ৰদান কৰে আনহাতে নগৰ অঞ্চলৰ বিদ্যালয়বিলাকত যাতায়াতৰ সুবিধাটো কিন্তু উল্লেখনীয় নগৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল যাতায়াতৰ সুবিধাৰ বাবে তেওঁলোকৰ বিদ্যালয়লৈ যাবলৈ বহুতো সুবিধা হয় কিন্তু গাঁও অঞ্চলত বোকা পানী গচকি ল'ৰা ছোৱালীবোৰ আহিবলগীয়া হয় ফলত তেওঁলোকৰ কাপোৰ কানি লেতেৰা হয় তেওঁলোকে কাপোৰ কানি লেতেৰা হোৱাৰ বাবে বহুত কেতিয়াবা বৰষুণৰ সময়ত কেতিয়াবা বিদ্যালয়লৈও আহিবলৈ অসুবিধা হয় আনহাতে আৰু এটা ক্ষেত্ৰত দেখা যায় যে নগৰ অঞ্চলৰ বিদ্যালয় সমূহত আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি বিভিন্ন বিদ্যালয়ত সঁজুলিসমূহ ব্যৱহাৰ কৰা হয় ডিজিটেল বোৰ্ড ব্যৱহাৰ কৰা হয় কিন্তু গাঁওসমূহত এই ক্ষেত্ৰত অলপ পাৰ্থক্য দেখা যায় গাঁৱত আওপুৰণি ব্লেকবোৰ্ড পদ্ধতিতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰা হয়